দুই লাখ চৌব্বিছ হাজাৰ আঠশ বিছ তিনি লাখ ছয়ত্ৰিছ হেজাৰ তিনিশ চল্লিছ চাৰি লাখ পাঁচশ ত্ৰিছ এক লাখ চাৰিশ বিছ দুই লাখ তিনি হেজাৰ চল্লিছ